সুলভ পৰিৱহনৰ অভাৱৰ বাবে মোৰ লোকেলিটিত যথেষ্ট পৰিমাণৰ অসুবিধাৰ সৃষ্টি হয় বিভিন্ন সময়ত আমাৰ ওচৰত ইমাৰ্জেঞ্চি যিবিলাক বেমাৰ কেতিয়াবা হৈ যায় বা প্ৰেগনেঞ্চি ৰেলাটেড কেছ হৈ যায় তেতিয়া আমি আমাৰ উচ্ছ স্বাস্থ্যৰ বাবে উন্নত স্বাস্থ্যৰ বাবে আমি যোৱাতো কিছু পৰিমাণে অসুবিধা হয় বিশেষকৈ ৰাস্তাৰ যি বেয়া অৱস্থা সূচনীয় অৱস্থা তাৰবাবে আমি নিজৰ গন্তব্য স্থান পোৱাত যথেষ্ট পৰিমাণে দেৰি হ'বলগীয়া হয় এঘণ্টাৰ ৰাস্তাত আমাক তিনি দুই ঘণ্টা তিনি ঘণ্টা সময় লাগি যায় আৰু ইয়াৰ বাবে বিভিন্ন সময়ত আমাৰ শাৰীৰিক কষ্ট তথা মানসিক কষ্ট তথা সময়ৰ অপচয় আদিৰ দৰে কথাবিলাক হয় আৰু আহি পৰে আনহাতে চাকৰিৰ ক্ষেত্ৰত আমি বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ ৰাতিপুৱা যদি ইন্টাৰভিউ থাকে যদি ৰাতিপুৱা যাবলগা থাকে কিন্তু ৰাস্তাৰ বেয়া অৱস্থাৰ বাবে যাতায়ত ব্যৱস্থা একদম অনুন্নত হোৱাৰ বাবে আমি এদিন আগতেই যাবলগা হয় যাৰ বাবে আমাৰ কিছু অত্যাধিক টকা পইচাৰ খৰচ আদি হয় যাৰ বাবে কিছু পৰিমাণে আৰ্থিকভাৱে আমি কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় আনহাতে শিক্ষাৰ ক্ষেত্ৰত আমি বিভিন্ন সময়ত আমাৰ যিখিনি আমাৰ বেছিক এডুকেশ্যন সেইখিনি প্ৰাপ্তিৰ বাবে বিভি বহু কষ্ট কৰিবলগীয়া হয় যিবিলাক উন্নত মানৰ চহৰ তেওঁলোকৰ নিশ্চয় নিকটৱৰ্তী অৱস্থাতে কলেজ বিদ্যালয় আদিৰ ব্যৱস্থা থাকে কিন্তু আৰু ৰাস্তা ঘাটবিলাক হোৱাৰ বাবে তেওঁলোকে তেওঁলোকৰ নিজৰ যান বাহনেৰে অহা যোৱা কৰিব পাৰে কিন্তু বৰ্তমান সময়ত বৰ্তমান আমাৰ অসমৰ দৰং জিলাত সেই সুবিধাটো সম্পূৰ্ণ পৰিমাণে হৈ উঠা নাই যাৰবাবে আমি যথেষ্ট অসুবিধাৰ সন্মুখীন হওঁ উদাহৰণস্বৰূপে মই যেতিয়া কলেজত পঢ়ি আছিলোঁ তেতিয়া মই প্ৰায় সাতাইছ কিলোমিটাৰ ৰাস্তা আমি যাতায়তত অৰ্থাৎ নিজৰ গাড়ী লৈ যাবলগীয়া হৈছিল আৰু হয়তু উন্নত মানৰ দেশ এখনত সাতাইছ কিলোমিটাৰ যাবলৈ সাতাইছ মিনিটৰো প্ৰয়োজন নহ'ব কিন্তু আমাৰ ৰাস্তা ঘাটৰ যি দূৰদৰ্শা তাৰবাবে আমাক সাতাইচ কিলোমিটাৰ যাবলৈ প্ৰায় এঘণ্টা সময় লাগে বা কেতিয়াবা তাতকৈ বেছি সময়হে লাগে গতিকে এনেধৰণৰ আমি বিভিন্ন সমস্যাৰ আৰু সমস্যাৰ সন্মুখীন হৈছোঁ গতিকে এই সমস্যাসমূহ সুলভ পৰিৱহন নোহোৱাৰ বাবে মোৰ নিচিনা প্ৰায় জিলাৰ প্ৰায় সকলোসকলে অসুবিধাৰ সন্মুখীন হৈছে